মাছ ধৰাৰ বিভিন্ন প্ৰণালী আছে মাছ ধৰাৰ এতিয়া আমি থলুৱাভাৱে যিবিলাক গাঁৱৰ মানুহে মাছ ধৰা আমি বিভিন্ন সঁজুলি ব্যৱহাৰ কৰোঁ জাকৈ প'ল' চেপা থোহা জাল জালৰ আকৌ চাৰিকোণীয়া জাল আছে তাৰোপৰি অকল আমাৰ আচাৰা জালটো আছে তাৰপিছত আকৌ লাঙি জালবিলাক আছে যেনেকৈ কাৱৈ লাঙি পুঠি লাঙি সেনেকুৱা ধৰণৰ আজি বিশেষ বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি আমি মাছ ধৰোঁ আচলতে ইয়াৰ ভিতৰত এনে বৰ সহজতে মাছ ধৰাৰ কষ্ট নোহোৱাকৈ মাছ ধৰাৰ ব্যৱস্থাতো হৈছে চেপা যিটোত নেকি আমাৰ একো কৰিবলগা নাই পথাৰ বা হেৰি ভাল হেৰি এটা চাই চেপাটো ভালকে পাতি থৈ আহিলে আৰু পোৱালি মাছ পোৱা বচ দাঙি দাঙিব গ'লেই হ'ল সেইটো জীয়াক আৰু কথা নাই ঠিক তেনেকে লাঙি জালৰো সেয়ে বৰ তাত লাগি থাকিব নালাগে জালখন পাতি দি দিলে আৰু ধৰ এটা নিৰ্দিষ্ট সময়ৰ মূৰত জালখন চাব গ'লে নিশ্চয় মাছ থকা ঠাই হ'লে যথেষ্ট পৰিমাণে আমাৰ প্ৰয়োজনীয় মাছখিনি আহিয়ে যায় জালৰ পৰা কিন্তু আকৌ এই চাৰিঠেঙীয়া জাল বা এইবিলাকত মানুহ লাগি থাকিব লাগে সেইখন পাতি থৈ দিলে নহয় আকৌ উঠাবৰ কাৰণে মানুহ লগত লাগিয়ে থাকিব লাগিব এজন আকৌ একেবাৰে কষ্ট নোহোৱাকৈ মাছ ধৰাৰ আৰু এটা প্ৰণালী আছে সেইটো হৈছে দেৱা দিয়াৰ ব্যৱস্থাটো এতিয়া আমাৰ ভাদমাহমানৰ পৰা এতিয়া উজানৰ মাছবিলাক আহিব আহিলে আৰু আমি দেৱা দি দো যিটো আমাৰ বোৱতি পানী দেৱাটো লগাই থৈ দিলে যে আৰু কথা নাই আৰু হাতৰ আধা ডাঙৰ ডাঙৰ যিবিলাক শ'ল ধৰ বৰালি ৰৌ ভকোৱা এইবিলাকো পৰে মাজে মাজে গতিকে দেৱাত আৰু মাছ পানীৰ ধল অহাৰ লগে লগে আৰু মাছ পৰিবই আৰু তাত বিশেষ কষ্ট কৰিবলগীয়া একো নাই আৰু মুঠতে দেৱাখন বনাওঁ বনোৱাতেই কষ্ট বনাই উঠি ঠাইতো চিলেকশ্বন কৰি আচলতে য'তে ত'তে পাতিলেও মাছটো নপৰে ইয়াৰ পৰা আৰু আমাৰ যিটো পল' মৰাৰ ব্যৱস্থা আছে সেইবিলাক আচলতে সকলো ঠাইতে নাই আমাৰ যিবিলাক আমাৰ জলাশয়বিলাক আছে তাত ডাঙৰ ডাঙৰ যিবিলাক এই বৰালি তাৰপিছত এই ৰৌ ভকোৱা এইবিলাক তাপিছত শ'ল এইবিলাক মাছ পতকে সহজ সহজ উঠোৱাতো বৰ জটিল কিন্তু পল' মাৰি সেইবিলাক মাছ সহজতে উঠাব পাৰি পল'ত পৰিলে আৰু সি ওলাই যাব নোৱাৰে কিন্তু জাল বা জাকৈ এইবিলাকত নাহে তাৰপৰিও আমাৰ মাছ ধৰাৰ আৰু এটা ব্যৱস্থা আছে বৰ বৰশী বোৱাৰ ব্যৱস্থাটো কিন্তু বৰশীটো আচলতে বৰশী বোৱাটো বৰ ধৈৰ্য্য়ৰ কাম সকলোৱে বৰশী বাব নোৱাৰে কিন্ত বৰশী বোৱাৰ যিবিলাকে পাৰে ত' বৰশী বোৱাৰ নিচাটোৱে বেলেগ আৰু অতি আনন্দদায়ক বৰশীৰে মাছ ধৰাতো এতিয়া মইতো খুব ভালে পাওঁ বৰশীৰে মাছ ধৰি মোৰ সৰুৰ পৰাই বৰশীত মাছ ধৰাতো খুব নিচা আছে নিজৰ পুখুৰীতে হ'লেও মোৰ বৰশী বাই মাছটো আমি উঠাও ধৰিব পাৰোঁ আৰু আৰু ভালো লাগে